হেল্ল' অ বহুত দিনৰ মূৰত ফোন কৰিলে অ ভাল ন' পিছে অ ভালে ভালে বিহু কেনেকৈ চলিছে অ বিহু বিহু পিঠা কি কি বনালেনো অ এইফালে নাহে নেকি আহিব আহিব এবাৰ ভালে ভালে বিহু ফাংচন পাতিছে নাই

অ অ বাকী ভাল ন' বহুত দিন দেখা নাই বহুত দিন অহা যোৱা নাই হোৱা

তাকেই এবাৰ চিন্তা কৰিছোঁ সেইফালে যাম বুলি যাব লাগিব অ অ লৈ যাম বাৰু এই এনেই কিনো কৰিম

হ'ব হ'ব দিয়ক আজিলৈ অ অ